মোৰ কাৰণে আধ্যাত্মিক শিক্ষক বা গুৰু বুলি ক'লে বিষ্ণু মন্দিৰৰ সেই বিশেষ পূজাৰীজনকে মই মানো কাৰণ ঘৰখনত যিমানবোৰ অপায় অমংগল যিমানখিনি যি হ'লেও মই তেওঁৰ ওচৰলে যাওঁ আৰু তেওঁ মোক দিহা পৰামৰ্শ দিয়ে ঠিক তেনেকৈয়ে মোৰ ল'ৰাটোৰ ক্ষেত্ৰতে এবাৰ মই তাৰ খুব গা বেয়া হোৱাত ডক্তৰৰ চিকিৎসা কৰিছিলোঁ যদিও তাত ইমান মই ভাল ফল নোপোৱাত তেওঁৰ ওচৰলৈ মই গৈছিলোঁ তালৈ যাওঁতে তেওঁ পৰামৰ্শ দিয়া মতে কামখিনি কৰিছিলোঁ তেওঁ কৰিব দিছিলে মাহ প্ৰসাদৰ এখন শৰাই আৰু খোজনীয়াসকলক চাউল চাউল দক্ষিণা তেনেকৈ দিবলে কোৱাত দি মেলি ল'ৰা মোৰ ল'ৰাজনক মই ল'ৰাটোক মই সুস্থ পাইছিলোঁ গতিকে মোৰ কাৰণে আধ্যাত্মিক শিক্ষক বা গুৰু বুলি ক'লে তেওঁকে মই মানো আৰু তেওঁকে মই গুৰু বুলি ক'ম